মই অলপ দিন আগত এটা ফোন লৈছিলোঁ ওৱান প্লাছ নৰ্ড চি আৰু ফোনটো ল'লোঁ কিন্তু ফোনটোৰ কিছুমান কোৱালিটি ধৰক মোৰ ভাল লগা নাই ধৰক খুব সোনকালে গৰম হৈ যায় ধৰক ইউজ কৰি আছোঁ ফোনটো যদি আধা ঘণ্টামান ইউজ কৰি আছোঁ ফোনটো হঠাৎ গৰম হৈ যায় খুব বেছি তাৰপিছত বেছি ফটো মাৰিলে বা ভিডিঅ'চ ল'লে ফোনটো হেং মৰাৰ ষ্টাৰ্ট কৰে তেতিয়া মই ছুইট্চ অফ অনো কৰিব লাগে আৰু মাজে সময়ে নিজে নিজে অফ হৈ যায় আকৌ অন কৰিব লাগে এইক্ষেত্ৰত মই কিছু অসুবিধা পাইছোঁ ফোনটো ব্যৱহাৰ কৰি